হেল্ল' ছাৰ ছাৰ মই আৰু এটা আপোনাক কথা সুধিব খুজিছোঁ মানে আমি মাছৰুম যে খাওঁ যিটো মাছৰুম খোৱা হয় এইটো ফাৰ্মিং কেনেকৈ কৰে এইটো খেতিটো কেনেকৈ কৰে অলপমান চমুকৈ আপুনি কওকচোন মোক

হয় হয় হয় ধান খেৰ বিলাক

হয় অঁ কি কিমান কিমান দিন সময় লাগে এটা খেতি উঠিবৰ কাৰণে

অঁ ঠিক আছে বাৰু আৰু হেৰি কিছুমান মাছৰুম বিষাক্ত বুলি কয় যে মানুহে সেইটো কেনেকৈ চিনাক্ত কৰিব পাৰি

অঁ অঁ অঁ অঁ ঠিক আছে হয় আৰু সকলো মানুহে মাছৰুমবোৰ খাব পাৰেনে

হয় অঁ ঠিক আছে ঠিক আছে ভাল লাগিলে সেই কথাটো জানিলোঁ আপোনাৰ পৰা থেংক ইউ হ'ব দিয়ক